বাচন আমি যেতিয়া ধুওঁ সদ্যহতে আমি গাঁৱলীয়া মানুহ আমি ফুটছাই ব্যৱহাৰ কৰোঁ ফুটছাইটো আমি ঘৰত সহজতে পাওঁ মানে আমি চৌকা জ্বলাই যেতিয়া ভাত বনাওঁ তেতিয়া আমাৰ এঙাৰখিনি আমি ছাইড কৰি থৈ ফুটছাইখিনি আমি ধুনীয়াকৈ এটা কেৰি বেগত ভৰাই থওঁ যাতে দুই তিনিদিন আমাৰ চলি যায় তাৰপিছত সেই ফুটছাইখিনিৰ লগতে আমি অকণমান আজিকালি ওচৰতে দোকানত সহজতে পায় ভীম বাৰ চাবোন তাৰ লগতে মিলাই লওঁ মিলাই আমি বাচনখিনি ধুওঁ আৰু আমাৰ বিশেষকৈ গাঁৱত আমি ধান খেৰৰ জাবৰ দিয়ে বাচন ঘহোঁ আমি বা ধান খেৰৰ বাচনে দি ঘঁহিবলৈ ঘঁহিলে বাচনটো সহজতে ক্ষয় নেযায় আজিকালি আকৌ এই দোকানবোৰত ওলাইছে ষ্টীল জাবৰ ষ্টীল ব্রাশ্ব সেইবোৰেদি ঘঁহিলে বাচনটো সহজে ক্ষয় যায় কিন্তু তেলচিকটিবোৰ যাবৰ ক্ষেত্ৰত সি অলপ সহায়ো কৰে কাৰণ যদি ভীম বাৰ আৰু খাৰ লগতে আমি বৰ বেছি তেলচিকটি দেখিলে অকণমান এই ডাঙৰ ফুটিয়া বালি অকণ তাতে মিলাই লওঁ বালি দি যদি সেই তাঁৰৰ জাবৰটোৱে ঘঁহি দিয়া হয় তেতিয়া তেলচিকটিটো অলপ সোনকালে যায় তাৰ ভিতৰতো আমি কেতিয়াবা বাচন ধোওঁতে আমাৰ আলহী যদি আহিলে মানে চফা হৈ থকা বাচনটো নহ'লে মানে তেলচিকটি লগা বাচনটো চাহ তাহ দিয়া কিবা খাবলৈ দিলে নিজকে অকণ বেয়া বেয়া লাগে তেতিয়া আমি মানে হেৰি কৰোঁ এই কিনা আজিকালি ব্ৰাশ্ব পায় সেই ব্ৰাশ্বেদি অকল প্ৰথমে খাৰ চাৰ মাৰি তাৰপিছত আকৌ ভীম বাৰ অকণ দি দুবাৰ ধুব লগা হয় তে দুবাৰ ধুই পেলাই যদি অকণমান শুকোৱাই দিয়া হয় ৰ'দত শুকোৱাই দি নি থোৱাৰ পিছত আৰু সেইখন প্লে'টত বা ডিশ্বত চাহ তাহ দিবলৈ খাবলৈ বেয়া নালাগে বা দেখিবলৈয়ো বেয়া নালাগে তাৰপিছত অতিকৈ যদি তেলচিকটি ল'গা হৈ থাকে বা কিবা আমি কেতিয়াবা বেচনৰ কিবাকিবি বনাওঁতে খুব ডাঠকৈ লাগি ধৰে তেতিয়াটো আৰু উপায় নাই এই তেনেকৈ ধৰক ব্ৰাশ্ব মাৰিলে নাযায় আমি তেতিয়া হেৰি কৰোঁ ব্লে'ড ভঙা ব্লে'ড অকণ লৈ ব্লে'ডেদি ওকটি দিওঁ চুচি দিওঁ মানে চুচি দি পেলাই তাৰপিছত আকৌ সেই ডাঙৰ ফুটিয়া বালিটো দি খেৰে মাৰি ঘঁহি ঘঁহি ঘঁহি তাৰপিছত আমি সেই মানে লেতেৰাখিনি তাৰপৰা অঁতৰাওঁ তাৰপিছতো কেতিয়াবা আকৌ এনেকুৱাও হয় এই মানে ৰং বহি যায় ৰং বহি গ'লে মানে সেই বস্তুটো আকৌ জোৰাবলৈ আৰু টান লাগে তেতিয়া আমি হেৰি কৰিব লাগিব কেৰাহিখনত ফুলকৈ পানী দিব লাগিব বা বাচনটোত ফুলকৈ পানী দি অলপ টান জুই দিব লাগিব বা আজিকালিটো প্ৰায় মানুহে গেছেই ব্যৱহাৰ কৰে গেছত হ'লেও পূৰা পানীখিনি উতলিব দিব লাগিব উতলি উতলি উতলি লাষ্টত দেখিব আপুনি সেই বাচনটোৰ ফুল পানী দিব লাগিব নহ'লে ওপৰ ডোখৰ আকৌ ৰঙটো থাকি যাব গতিকে সেই পানীখিনি উতলি উতলি উতলি উতলি তাৰপৰা ৰঙখিনি নিজেই নাইকিয়া হৈ যাব এটা সময়ত মানে সি চফা হৈ যায় তাৰপিছত তেতিয়া আমাৰ সেই বাচনটো ধোবলৈ আৰু বৰ বেছি এটা কষ্ট নহয় তেতিয়া আমি অকণমান খাৰ আৰু ভীম বাৰ চাবোন দি বাচনটো ঘঁহি দিলেই ধুনীয়াকৈ চফা হৈ যায় আৰু আজিকালি মানুহে প্ৰায় ষ্টীল বাচন ব্যৱহাৰ কৰে ষ্টীল বাচনবোৰ ধোবলৈ ইমানো জটিল নহয় সহজতে চফা হয় তে সেই হিচাপতে আমি প্ৰায় বাচনবোৰ ধোঁ পৰিষ্কাৰ কৰি থওঁ আৰু এনে চাহ তাহ খোৱা বিস্কুত মিঠাই খোৱা বাচনখিনি ধুলেটো ইমান দেৰিও নালাগে বা ইমান কষ্টকৰ নহয় খালী আমাৰ কেতিয়াবা মাংস বনাওঁতে চবজি বনোৱাৰ যিখিনি তেলচিকটি সেইখিনি যাওঁতেহে খালি আমাৰ ধোওঁতে কষ্ট হয় আৰু সেইকেইটা যদি আমি ব্যৱহাৰ কৰোঁ আৰু অতন্ত্য হ'লে মানে আমি শ্বেম্পু বা বেকিং পাউডাৰ এনেকৈও দি বাচনখিনি উতলাই মানে বহুত পৰলৈকে উতলাই উতলাই বা ফুলকৈ পানী দি থলেও সেইখিনি তাৰ আঠাখিনি তেলচিকটিখিনি নাইকিয়া হৈ যায়